অঁ আপুনি অঁ আপুনি তৰুণ ইলেকট্ৰিচিয়ান হয়নে অঁ মোৰ এই হাঁ অঁ মই মোৰ মানে ঘৰতে লাইন এটা বে বেয়া হৈছে তাতে আপুনি কিবা এটা হেৰি কৰি ভাল কৰিবলৈ আহিব পাৰিবনে

তিনিটামান বজাত আহিব পাৰিব ন অঁ অঁ অঁ